মই গৰৈ মাছ খাই ভাল পাওঁ আৰু মাগুৰ মাছো ভাল লাগে মানে সৰু মাছটো খাই বেয়া পাওঁ আৰু আজিকালিটো লোকেল মাছেই মানুহে বেছি খাই পুখুৰীত দিয়া মাছ সেইবোৰ এই কাৱৈ মাছ আৰু গৰৈ মাছ মাগুৰ মাছ শিঙি মাছ তা শিঙৰা শিঙিবোৰটো লোকেল মাছেই খাই ভাল পায় বহুতেটো আজিকালি মানে হেৰি মাছ কিনা মাছ নাখাইয়ে আৰু ঘৰৰ পুখুৰীৰ মাছেই বেছি ভাল পায় খাই আৰু লোকেল মাছ হ'লেও খাই বেছি মানুহে ভাল পায়